আমাৰ পৰিয়ালৰ সদস্য সকলৰ মাজত সঘনাই কিছুমান ঋতুজনিত কাৰণত সৃষ্টি হোৱা ৰোগ বা খাদ্যৰ খেলিমেলিৰ বাবে খাদ্যৰ সু অভ্যাস নোহোৱাৰ বাবে দেখা দিয়া কিছুমান সৰু সুৰা বেমাৰৰ নিদান ঘৰতেই তৈয়াৰ কৰা হয় আচলতে আমাৰ অসমীয়া সমাজত অতীজৰে পৰা কিছু কিছু ৰোগৰ ক্ষেত্ৰত ঘৰুৱা ঔষধেৰেই প্ৰথম প্ৰতিকাৰ কৰিবলৈ চেষ্টা কৰা হয় তেনেধৰণৰ নিৰাময়ৰ কিছু উপায় হৈছে ঘৰত কাৰোবাৰ পানী লগা জ্বৰ হ'লে সাধাৰণতে আমি পাৰ মাংসৰ কলডিলৰ সৈতে জালুকীয়া বা কুকুৰা মাংসৰ সৰু আলু লগত জালুকীয়া খাবলৈ দিয়া হয় তদুপৰি জ্বৰ বা অন্যান্য বেমাৰৰ বাবেই হওক উৎপন্ন হোৱা দুৰ্বলতা নাশ কৰিবৰ বাবে ভেদাইলতা নৰসিংহৰ লগত গৰৈ বা শ'ল বা কাৱৈ এনেধৰণৰ কাঠ মাছৰ জালুক দিয়া জোল তৈয়াৰ কৰা হয় এনে জোল ব্যৱহাৰ কৰোঁতে আদা নহৰু আৰু পিয়াজৰ বাহিৰে অন্য ধৰণৰ মচলাৰ ব্যৱহাৰ কৰা নহয় আমাৰ অসমীয়া সমাজত সাধাৰণতে আদা নহৰু পিয়াজ জিৰা গুটি আৰু ধনীয়া গুটি বাদ দি অন্য ধৰণৰ মচলাযুক্ত বস্তুৰ ব্যৱহাৰ খুব কমকৈ হয় পেটৰ অসুখ হ'লে সাধাৰণতে টেঙা জোল আমি খাওঁ এই টেঙাৰ জোল তৈয়াৰ কৰোঁতে মছন্দৰী পাত টেঙা মৰা পাত মধুসোলেং নল টেঙা আদি শাকসমূহ বিভিন্ন পাচলি বা দাইলৰ সৈতে একেলগ কৰি জোল বনোৱা হয় আৰু ৰোগীক সেইমতে খাবলৈ দিয়া হয় পেটৰ অসুখ হ'লে ৰঙা টেঙা মৰাৰ পাত অকণমান নহৰু মছন্দৰী পদিনা আদ অমৰা পাত আদি সকলোবোৰ একেলগ কৰি পাতত দি ভাপত সিজাই ৰোগীক খাবলৈ দিয়া হয় যাৰ ফলত ৰোগীয়ে যথেষ্ট পৰিমাণে আৰাম অনুভৱ কৰে হাগনী বেমাৰ হ'লে বা ডায়েৰিয়া বা ডিচেণ্ট্ৰি ধৰণৰ ৰোগত ঘৰতে তৈয়াৰ কৰি থোৱা পুৰণি নিমখত দিয়া পকা গোল নেমু খাবলৈ দিয়া হয় আৰু ইয়াৰ লগতে মধুৰীআমৰ কোঁহৰ সৈতে অমৰা কোঁহ পিচি একেলেগে খাবলৈ দিয়া হয় মহিলাৰ মাহেকীয়া হওঁতে দেখা পোৱা বিভিন্ন অসুবিধা যেনে পেটৰ বিষ আদি হ'লে গৰম পানীত ঘিউ দি তাত অলপ দালচেনী উতলাই মহিলাগৰাকীক খাবলৈ দিয়া হয় প্ৰসূতি মাতৃৰ বাবে কাঠ মাছ যেনে শ'ল মাছ গৰৈ মাছ আদি মাছৰ সৈতে শুকলতি শাকৰ জোল বনাই খাবলৈ দিয়া হয় এই জোলত সামান্য পৰিমাণৰ নহৰু আৰু জালুক হালধি ব্যৱহাৰ কৰা হয় মধুমেহ ৰোগীৰ বাবেও ঘৰুৱা কিছুমান উপকৰণ তৈয়াৰ কৰা হয় যেনেকে বৰ জামুকৰ গুটি শুকুৱাই ৰাখি সেই গুটি ওৰে ৰাতি এটা পাত্ৰত তিয়াই ৰাখি পাছদিনা খালী পেটতে ৰোগীগৰাকীক সেই গুটিৰ ৰস খুন্দি খাবলৈ দিয়া হয় তাৰ উপৰি বৰ জামুক গছৰ ছাল কিছু সময় পানীত তিয়াই সেই ছাল অতি মিহিকৈ খুন্দি তাৰ ৰস উলিয়াই গোটেই ৰাতি ৰাখি পাছদিনা খাবলৈ দিলে মধুমেহ ৰোগ নিয়ন্ত্ৰণত থাকে ইয়াৰ ওপৰিও চকুৰ বেমাৰ হ'লেও জ্বলা খাবলৈ দিয়া নহয় আৰু বিভিন্ন ধৰণৰ চকুৰ বাবে উপকাৰী ব্যঞ্জন তৈয়াৰ কৰা হয় যেনেদৰে মাছৰ মৌ দি ৰন্ধা আঞ্জা গাজৰৰ পৰা তৈয়াৰ কৰা পায়স বসন্ত ওলালে সধাৰণতে অসমীয়া সমাজত মান আগবঢ়োৱা হয় ভগৱানৰ অৰ্থে বসন্ত ৰোগত অসমীয়া সমাজত বা আমাৰ ঘৰত পায়স তৈয়াৰ কৰা হয় ইয়াৰ বাবে কম পৰিমাণে চাউল লৈ বেছি পৰিমাণে গাখীৰ আৰু তাত চেনী আৰু নাৰিকল মিহলাই পায়স তৈয়াৰ কৰা হয় সেই পায়স ৰোগীক খাবলৈ দিলে বসন্তই আগুৰি ধৰা দেহাটোত সৰু সৰু যি ফোঁহা সৃষ্টি হয় তেনেধৰণৰ ফোঁহা কমি নাইকিয়া হয় আৰু ৰোগীৰ দুৰ্বলতাও কমি আহে কাহ হ'লে ঘৰতে তৈয়াৰ কৰা বগা বাঁহে পাত পাতত দি সেই পাতত দিয়া পাত পিছদিনা মৌ জোলত মিহলাই ৰোগীক খাবলৈ দিলে শুকান কাহত যথেষ্ট আৰাম পোৱা যায় ইয়াৰ উপৰিও তুলসিৰ পাত অলপ আদা আৰু একেলগে মিহলাই ৰস খুন্দি সেই ৰস উতলোৱাৰ পাছত ঠাণ্ডা হৈ তাত মৌ জোল মিলাই যেতিয়া ৰোগীক খাবলৈ দিয়া হয় তিনিদিন খোৱাৰ পাছতে ৰোগীয়ে কাহত যথেষ্ট আৰাম লাভ কৰে তদুপৰি শেৱালী পাতৰ কুমলীয়া পাত চিঙি লৈ আটা পিঠাগুৰি বা বেচনত মিলাই তেলত ভাজি খালে কাহ সোনকালে ভাল হয় বুলি আমাৰ ঘৰত আমি দেখা পাওঁ এনেধৰণেই কিছু ঘৰুৱা দিহাৰে বিভিন্ন ৰোগ উপশম কৰিবলৈ চেষ্টা কৰা হয় যদিহে ৰোগৰ লক্ষণ বাঢ়ি অহা যেন দেখা পোৱা যায় তেতিয়া চিকিৎসকৰ চিকিৎসা প্ৰয়োজনীয় হৈ পৰে